মই বহুত আগৰ পৰাই ইনষ্টাগ্ৰাম ফ'ল' কৰি আহিছোঁ ইনষ্টাগ্ৰামত বহুতো ধৰণৰ ভিডিঅ' দেখা পোৱা যায় তাত আৰু আগৰ পৰাই ইনষ্টাগ্ৰামত বহুত ধৰণৰ ভিডিঅ' দিয়ে তাৰ ওপৰত তাৰ ওপৰত মই বেছিভাগ পেইণ্টিং ভিডিঅ'বিলাক চাই বৰ ভালপাওঁ আৰু সেইবিলাক আগৰ পৰাই ভাল লাগে আৰু আৰু বহুতো ধৰণৰ তাত ফটো আপলোড দিয়া হয় আৰু কিছুমান ধৰণৰ নতুন নতুন ভিডিঅ' যিবোৰ ট্ৰেণ্ডিঙত থাকে সেইবোৰো আপলোড দিয়ে দিয়া হয় তাত আৰু ভাল লাগে আৰু চাই কিনে আগৰ পৰাই আৰু মোৰ মোৰো এটা একাউণ্ট আছে সেই একাউণ্টততো মই বহুতো ধৰণৰ ফটো আপলোড দিওঁ আৰু ভিডিঅ' চিডিঅ'বোৰ মই দি থাকোঁ কিছুমান আৰু মই বহুতো বহুতো ফটোগ্ৰাফাৰৰ ফটোগ্ৰাফাৰৰ ভিডিঅ' চাওঁ যেনে নীক মেধি এজন আছে আৰু আৰু কিছুমান আছে যেনে ডিম্পু বৰুৱা আছে বিকাশ চেত্ৰী আছে হৃষিকেশ শৰ্মাৰ বেতাল আফ্ৰিকান ভালুকৰ বেতাল আছে নিপু নিপু আছে তেওঁলোকৰো ভিডিঅ'বোৰ চাওঁ আগৰ আগৰ পৰাই বহুত ভাল লাগে চাই পেলাই আৰু মই বহুত দিন ধৰি ফ'ল' কৰি আছোঁ এই ইনষ্টাগ্ৰাম সেইটো পেজটো আৰু ফেচবুকতো মোৰ একাউণ্ট আছে ফেচবুকটোও ভাল লাগে চাই পেলাই আগৰ পৰাই ভাল আৰু ফেচবুকটো আমাৰ ইয়াত মোৰ লগৰবোৰেও চায় ময়ো চাওঁ লগতে আমাৰ লগৰবোৰেও চায় ফেচবুকৰ বহুত ভাল চাই বহুত ভাল সেই এটা মিডিয়া এটা তাত বহুতো ধৰণৰ ফটো আপলোড দিয়া হয় ফটো ভিডিঅ' বা কিছুমান নিউজ নতুন নতুন নিউজ আৰু দুনীয়াৰ কিছুমান খবৰ এইবিলাক আপলোড দিয়া হয় তাত